আগৰ পুৰণি মোবাইলবিলাকৰ বিষয়ে মানে কথাবিলাক এনেধৰণৰ পুৰণি মোবাইলবিলাকত কেৱল আমি ফোনটোহে ব্যৱহাৰ কৰোঁ বা এজনে আনজনৰ লগত কথাহে পাতোঁ তাত কোনো ভিডিঅ' বা লোকেশ্যন বা কিবা বেয়া বস্তু আমি ব্যৱহাৰ কৰি পঠিয়াব নোৱাৰোঁ বা আদান প্ৰদান কৰিব নোৱাৰোঁ সেই গতিকে ইমান এটা ভাল বুলিও ক'ব নোৱাৰোঁ বা বেয়া বুলিও ক'ব নোৱাৰোঁ পৰিৱেশৰ ওপৰত খাপ খুৱাই কিন্তু ভাল কিন্তু আজিৰ কথাটো ক'বলৈ গ'লে আজিৰ যিবিলাক এণ্ড্ৰইড ফোন সেই ফোনবিলাকে আমাক প্ৰতিটো সময়তে যিমান সুবিধা প্ৰদান কৰিছে তাতোতকৈ হয়তো কেতিয়াবা কেতিয়াবা এটা বেয়া পৰিৱেশলৈও আমাক ঠেলি লৈ গৈছে যেনেধৰণে আমি ধৰক ফোনটোত কথা পাতোঁ এজনে আনজনৰ লগত ঠিক তেনেধৰণে এঠাইৰপৰা আন ঠাইলৈ ভিডিঅ' প্ৰেৰণ কৰা বা এনে কোনো বেয়া অসৎ কামত ব্যৱহাৰ কৰাও দেখা যায় গতিকে মই কিন্তু চিম ব্যৱহাৰ কৰোঁ মানে ৰিলায়েন্সৰ মোৰ ৰিচাৰ্জ আগতে ভৰাইছিলোঁ এশ ঊনপঞ্চাছ টকা এতিয়া হ'লগৈ তিনিশ টকা তাৰ কাৰণে আমাৰ বহুত মানে কষ্ট কৰিবলগীয়া হয় যে ইমান দাম বাঢ়িছে ৰিচাৰ্জৰ আমি মোবাইলবিলাক কেনেকৈ ব্যৱহাৰ কৰিম সেই কথাটো কাৰণে অকণমান চিন্তনীয় বিষয়